হেল্ল' এইটো মুগেম্ব' ৰেষ্টুৰেণ্ট লাগিলে নেকি অঁ ঠিক আছে মই একচুৱেলি কৈ আছিলোঁ মৰানাথ শান্তিপুৰৰ পৰা আজি মোৰ কিবা ফেভাৰট ভাল ভাল কেইটামান ডিছ লাগিছিলে অৰ্ডাৰৰ কাৰণে আপুনি আপোনাৰ আজি স্পেচিয়েল ডিছ কি আছে আপোনাৰ ৰেষ্টুৰেণ্টত অঁ আজি মটৰ পনীৰ তাৰপিছত পনীৰ টিক্কা ফ্ৰাই ৰাইচ সেইখিনি আছে নহ্ অ'কে আৰু জুচৰ ভিতৰত কি কি আছে লেমন জুচ ষ্ট্ৰ'বেৰী অৰেঞ্জ জুচ আৰু আৰু এক্সেট্ৰা এক্সেট্ৰা নহ্ ঠিক আছে এতিয়াতো মই আপোনালোকৰ আজি স্পেচিয়েল ক'বলৈ গ'লে মটৰ পনীৰ আছে ঠিক আছে মোৰ কাৰণে মটৰ পনীৰ দুই প্লেট ফ্ৰাই ৰাইচ দুই প্লেট আৰু চিকেনৰ কি কি আছে চিকেনৰ ঠিক আছে আপুনি চিকেন লেগ পিচ দি দিয়ক তিনিটামান ঠিক আছে সেইখিনি আপুনি অৰ্ডাৰটো কনফাৰ্ম কৰি লওক আৰু নেক্সট আপোনাৰ জুচৰ ভিতৰত অ'ৰেঞ্জ জুচ দি দিয়ক ছিক্স গ্লাছমান অৰেঞ্জ জুচ দি দিয়ক আৰু ষ্ট্ৰবেৰী জুচটো দি দিয়ক অঁ অঁ অঁ ঠিক আছে আপুনি মোক অৰ্ডাৰকেইটা কনফাৰ্ম কৰি লওক আৰু মোৰ এড্ৰেছটো হ'ল মৰাণহাট শান্তিপুৰ এল পি স্কুলৰ ওচৰত ঠিক আছে অ'কে আপোনালোকৰ ডেলিভাৰী বয়ক কৈ দিব সেইপিনি আহিবলৈ এণ্ড ষ্টেচনৰ ওচৰত এল পি স্কুলটো সোমাই দিলে আমাৰলোকৰ ঘৰৰ এড্ৰেছটো আছে মোক ফোন কৰিবলৈ ক'ব আৰু আহিলে মই লৈ ল'ম আপোনাৰ পৰা বস্তুখিনি আৰু বিলটো আপুনি মোক ট'টেল কৰি দি দিব মই গুগল পে' কৰি দিম পে'মেণ্টটো আপোনাক গুগল পে' কৰি দিম আৰু ডেলিভাৰ বয়ৰ ওচৰত আপুনি ৰিচিপটো দি দিলে হৈ যাব ঠিক আছে অ'কে থেংক ইউ